জন্তু বুলি ক'বলৈ গ'লে বহুত ধৰণৰ জন্তু আছে যেনেকুৱা গৰু ছাগলী কুকুৰ মেকুৰী যেনেকৈ এতিয়া মই বৰ্তমান আমাৰ ঘৰত গৰু আছে গৰু পুহিছোঁ এতিয়া গৰু আমি দক্ষিণপাৰৰফালৰপৰা গৰু আনো সেইটো গৰু অলপ ডাঙৰ দীঘল হয় সিহঁতক আমি যত্ন লওঁ আমি ৰাতিপুৱা যেতিয়া পথাৰলৈ লৈ যাওঁ পথাৰলৈ লৈ দুপৰীয়া পথাৰত ঘাঁহ খাবলৈ দি বা দি থৈ আহোঁ দি থৈ দুপৰীয়া যায় সিহঁতক পানী চানী খোৱাই তাৰ পিছত আকৌ গধূলি লৈ আহো গধূলি লৈ এই চাপৰ দিওঁ চাপৰৰ লগত যিটো আমাৰ বিহৰৰ বিহাৰ আমি তেল উলিয়াওঁতে সৰিয়হৰপৰা যিটো আমি তেল উলিয়াওঁ তেল উলিয়াওঁতে যিটো আমাৰ সেইটো মানে এই আমাৰ ইয়াত শৈলি বুলি কয় সেই যিটো গেদাটো ৰয় সেই বস্তুটোৰে আমি চাপৰত দি এনেকৈ দিওঁ তেতিয়া গৰুটোৰ চেহেৰাটো ভাল হয় তাৰ পিছত আৰু আমাৰ যিটো আমাৰ মদ বনায় আমাৰ বড়ো বড়োবিলাকে তাৰ যিটো গেদা লাষ্টত ৰৈ যায় সেইটো যিটো গাহৰি খোৱাই মেৰা বুলি কয় সেই বস্তুটো আনি আমি গৰুক খোৱালে গৰু চেহেৰাটো ধুনীয়া হয় সেইটো গৰুৱে ভালদৰে খায় আৰু ছাগলীটো যিটো ছাগলী আমি পোহো বৰ্তমান আমাৰ ইয়াত বেছিয়ে পোৱা যায় কিন্তু বাহিৰৰপৰা বিতেল ছাগলী আনিছোঁ বিতেল আনিলে বিতেলৰ লগত আমি যদি আমি দেছীটো ক্ৰছ কৰা হয় তেতিয়া ভাল জাতৰ ছাগলীটো হয় মানে ডাঙৰ দীঘল হয় আমাৰ দেছী ছাগলীটো ডাঙৰ দীঘল এটা বেলেগ ক্ৰছ হয় আৰু আমাৰ ছাগলীৰ খুৱাব লাগে ছাগলীকো চাপৰ খুৱাওঁ এইবিলাক খুৱাওঁ মেৰা চেৰা এইবিলাকো খুৱাওঁ কিন্তু ছাগলীক যদি আমি ডাঙৰ মানে আৰু বেলেগ যদি আমি ভিটামিন জাতীয় বস্তু খোৱাব লাগে আমাৰ নেপিয়াৰ ঘাঁহ বুলি এটা আছে সেইটো মই বাগান কৰিছোঁ সেই নেপিয়াৰ ঘাঁহটো আমি ছাগলীৰ কাৰণে দিও কিন্তু আমি যদি নেপিয়াৰ ঘাঁহৰ যিমানখিনি বহুত জেগা মানে বেছি কৰা নাই দুকঠামান জেগাত কৰি থোৱা আছে কিন্তু ছাগলীকেইটা যদি আমি এৰি দিওঁ তাত কিন্তু একেবাৰে খাই লঠঙা কৰি দিব কিন্তু আমি ছাগলীকেইটা তাৰ পৰা অলপ চলপহে দি থাকোঁ মানে ভিটামিন ঔষধৰ নিচিনা কৰি মানে সদায় অলপ অলপকৈ খুৱাওঁ সেনেকুৱাকৈ কৰিলে ছাগলীবিলাক অলপ ভালদৰে আৰু ছাগলী পুহিব লাগিলে ভালদৰে ৰাখিলে যেতিয়া বেমাৰ জেমাৰ বেমাৰ নোহোৱাকৈ ৰাখিব লাগে ছাগলী চাঙৰ ওপৰত ৰাখিব লাগে চাঙৰ ওপৰত ৰাখিলে ছাগলীটো ভাল হয় মানে কি ছাগলী যদি ঠাণ্ডা মাটিৰ যিটো ঠাণ্ডা ভাৱ যিটো ছাগলী তাত লাগে সেই ছাগলীৰ ঠাণ্ডাত যদি ছাগলীটো পৰে সেই ঠাণ্ডা ভাৱটো পালে ছাগলীৰ বেমাৰ হয় সেইটো কাৰণে ছাগলীৰ যিমান পাৰে ওপৰত ৰাখিব লাগে সেইটো কাৰণত আমি ছাগলীটো ওপৰত চাং পাতি ঘৰৰ ভিতৰত চাং পাতি দি ছাগলীটোৰ ওপৰত ৰাতি ওপৰত ৰাখোঁ তাৰ ওপৰত আমি মানে চলীয়া চলিয়াবিলাক পাৰি দিওঁ বস্তা এইবিলাক পাৰি দি আমি তলত খেৰ চেৰ দি সেনেকুৱা মানে যে ছাগলীবিলাক গৰমতে থাকে সেনেকুৱা কৰি ৰাখোঁ তাৰপিছত কুকুৰৰ কথা ক'বলৈ গ'লে কুকুৰটো কুকুৰকতো বহুত ধৰণৰ ভেকচিন দিব লাগে এটা মানুহক কামুৰিব যেতিয়া কোনোবা মানুহ আহিব পাৰে যেতিয়া মানুহক নাকামোৰে সেনেকুৱা এটা ভেকচিন আছে সেইটো দিব লাগে আৰু যিটো ভিটামিন এটা আছে কুকুৰ ডাঙৰ হোৱাৰ কাৰণে সেইটো দিব লাগে আৰু যিটো কুকুৰৰ বেমাৰ নহয় সেইটোও দিব লাগে কুকুৰ পুহিলে কিন্তু পইচাটো বহুতখিনি খৰচা হয় আৰু ছাগলীৰ কথা এটা ক'ব পাহৰিলো মই ছাগলীৰ কথা ছাগলী হৈছে এটা আছে এবছৰীয়া ছাগলীৰ পোৱালী দিয়ে আৰু এটা ছমহীয়া ছাগলী পোৱালী আৰু ছাগলীৰ পোৱালি যেতিয়া ফাৰ্ম এখন খোলাৰ পাছত ছাগলীৰ পোৱালি যে বিছ ত্ৰিছটা হৈ যাব আৰু একোটাত কেতিয়া কোনোবাটো দুটা হয় কোনোবাাতটো এটা কোনোবাটো তিনিটা কোনোবাটো চাৰিটা পাঁচটালৈকে হৈ গৈছে ছাগলীৰ পোৱালি ছাগলী পোৱালি যেতিয়া হ'ব হোৱাৰ ভিতৰত সেই সেই টাইমখিনিত আমি ধুনীয়াকৈ ছাগলীৰ মানে পোৱালীটো যেতিয়া জন্ম পাব জন্ম পোৱাৰ লগে লগে আমি কি কৰো কাপোৰেৰে বঢ়ীয়াকৈ তাৰ গাঁটো বিজাল বিজল হৈ থাকে সেইবিলাক আমি মুচি দিওঁ মুচি দি তাৰপিছত ছাগলীটোৰ কিবা লেতেৰা যিবিলাক বস্তু ওলাই থাকে সেইবিলাক আমি ভালদৰে চাফ চিকুণ কৰি গা চা ধুৱাই সেনেকুৱাকৈ যত্ন কৰি ৰাখোঁ যেতিয়ালৈকে ছাগলী পোৱালিটো ভালদৰে খোজ কাঢ়িব মানে মানে এৰি যাব নোৱাৰা হয় তেতিয়ালৈকে আমি ছাগলী মাকজনীক পথাৰলৈ লৈ নাযাওঁ সেনেকুৱাকৈ ছাগলীবিলাক ৰাখোঁ আৰু ছাগলী পোৱালি আমি লৈ নাযাওঁ কাৰণ ছাগলী পোৱালি যদি পথাৰলৈ যাওঁ পথাৰত কুকুৰ আহে বা শিয়াল আহে সেনেকুৱাকৈ শিয়াল বা কুকুৰে ধৰি ধৰি খাই দিয়ে সেইটো কাৰণে ছাগলীবিলাক মাকবিলাক লৈ যাওঁ পোৱালীবিলাক ঘৰতে ৰাখি দিওঁ ঘৰতে এনেকৈ দুধদানি আনি দুধদানিৰে সেনেকৈ গৰু গাখীৰ সেনেকৈ খুৱাই সেনেকৈ ছাগলীবিলাক যেতিয়া মানে ভালদৰে দৌৰিব পৰা হ'ব তেতিয়ালৈকে ঘৰতে ৰখা হয় তাৰ পিছত মই কুকুৰৰ কথা কৈ আহিছোঁ কুকুৰ এটা সেনেকুৱাকৈ যদি ৰাখোঁ তাৰপিছত পেডিগ্ৰী এনেকৈ কিবা কিছুমান বস্তু আনি খুৱাব লাগে কুকুৰক আৰু কুকুৰক পাৰিলে যেতিয়ালৈকে পাৰিলে মাংস ঘৰত খোৱাব নিলে কাৰণ মাংস খোৱালে কুকুৰটো কেতিয়াবা মানুহক আমি নিজৰ মালিকক কামোৰাৰে বহুত চাঞ্চ থাকে কাৰণ যেতিয়া মাংসৰ এটা লোভ হয় যেতিয়া মাংস নাপাব মানুহৰ মাংস আৰু কেঁচা মাংসটো ভুলতো খোৱাব নালাগে সেইটো কাৰণে মই মাংসটো নিদিওঁ তাৰ পেডিগ্ৰী বা সেনেকুৱা বা বিস্কুট কিছুমান পাই কিনিবৰ কাৰণে সেইটো সেইটো আনি কিনে ৰাখোঁ কাৰণ গৰু ছাগলী যেতিয়া মোৰ বহুত আছে মোৰ চাৰি পাঁচটা কুকুৰ আছে সেইকেইটা বেলেগ বেলেগ জাতৰ হয় নহ'লে সেইবিলাকক ৰাখিবলৈ কাৰণ সেই খৰচ যদিও বেছি হয় কাৰণ ৰাতি আৰু ইমান দিনটো কষ্ট হয় ৰাতি টোপনি মাৰি টোপনি আহে সেইটো কাৰণে চাৰিওফালে কুকুৰকেইটাই এৰি দি থৈ দিওঁ কাৰণ সিহঁতে ৰক্ষণা বেক্ষণ গোটেইখিনি দিয়ে যেতিয়া সিহঁতে ৰক্ষণা বেক্ষণ দিয়ে তেতিয়া বস্তু মানে কি কোনো চোৰ আহিব নোৱাৰে আৰু দিনটো বন্ধাই থাকে আৰু তাৰ পিছত যি গৰুৰ পোৱালি যেতিয়া হয় গৰুৰ পোৱালি হ'লে গৰুৰ এটাকৈ পোৱালি হয় গৰুৰ পোৱালি হ'লেও চেম সেনেকুৱা একে চিষ্টেম কৰিব পেলাই কিন্তু গৰুৰ পোৱালি হোৱা গৰু বা ছাগলী যেতিয়া পোৱালী হ'ব পোৱালি হোৱা দিনকেইটা কিন্তু চাপৰ খোৱাব নালাগে চাপৰ খোৱালে যিটো আমাৰা পেটৰ ভিতৰত যিটো নাৰী বুলি কয় নাৰীটো পাতল বুলি কয় যেনেকৈ আমাৰ মানুহৰ বাচ্ছা হ'লে যেনেকে নেমু টেঙা নোখোৱায় ঠিক সেনেদৰে মানে নাৰীবিলাক কোমল হৈ থাকে বুলি কয় তো নাৰীবিলাক কাটি দিব এনেকুৱা কিছুমান আমাৰ গাঁৱলীয়া ভাষাত কয় কিন্তু চেম একে ছাগলী আৰু গৰুৰ কিন্তু সেনেকুৱা সিহঁতৰো কোমল হৈ থাকে ভিতৰত যদিও আমি চিকিৎসকৰ সহায় নলওঁ কিন্তু এনেই গাঁৱলীয়া মানুহৰ জ্যেষ্ঠসকলৰ পৰা সেইবিলাক মানে গম পাইছোঁ কিন্তু সিহঁতকো সেনেকৈ চাপৰ বা সেনেকুৱা যিটো মানে বেছি ভিটামিনযুক্ত বস্তুটো পুটোক কৰি দিব নালাগে কাৰণ চাপৰত ভিটামিন আছে সেইটো কাৰণে সিহঁতৰ আমি কিছুমানে ভাবে কি গাখীৰটো বাঢ়িব চাপৰ খালে গাখীৰ হয় বাঢ়ে কিন্তু সেই টাইমত যিটো টাইম বাচ্ছাটো হ'ব তাৰ যিখিনি গাখীৰ আছে সেইখিনি যথেষ্ট তাতকৈ বেছি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে যেতিয়া মোটামোটি এসপ্তাহ দুই সপ্তাহ যাব তাৰ পিছতহে এইবিলাক খুওৱা আৰম্ভ কৰিব লাগে কাৰণ পাৰিলে নিজে যিখিনি ঘাঁহ নিজে কামুৰি খাব পাৰে পথাৰত সেইখিনি ঘাঁহে খাব দিব লাগে আৰু কোমল ঘাঁহ খাব দিব নালাগে কোমল ঘাঁহ খালেও মানে ছাগলী চেৰুৱাৰ চাঞ্চ থাকে চেৰাইয়ে মানে আমাৰ যিটো শৌচ আছে শৌচটো লিকুইড হৈ যায় সেইটোৰ পৰা মাইকীজনী বহুত দুৰ্বল হৈ দুৰ্বল হৈ যায় তাৰ এইফালে আকৌ চানাই পোৱালিটোৱে গাখীৰ খাই থাকে গাখীৰ খাই থাকিলে তেতিয়া আকৌ মানে কি সেই তেনেকুৱাই মানে তেতিয়াও সেইফালৰপৰা দুৰ্বল হয় আৰু এইফালৰপৰাও দুৰ্বল হয় সেইটো কাৰণত আমি পাৰিলে গছৰ পাত ছাত আনি ঘৰতে এসপ্তাহমান ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে গছৰ পাত ছাত খালে সিমান এটা সেই নহয় সেইটো কাৰণত সেনেকৈয়ে যদি আমি ৰাখি গৰুক সেই কৰোঁ এতিয়া গৰু বুলি কওঁতে গৰুটোক আমি আৰু আমি লৈ যাব পাৰোঁ পথাৰলৈ কথা নাই গৰু এনেও ঘৰতনো ক'ৰ পৰা কিমান ঘাঁহ আনিব পেলাই দিব সেইটো কাৰণে আমি গৰু পথাৰলৈ লৈ যাওঁ কিন্তু এইটো বস্তু চাব লাগে কিছুমান খেতি কৰা যিবিলাক ঔষধ ঔষধ দিয়া কিছুমান খেতি আছে তেনেকৈ ধৰক বিয়াৰ চিয়াৰ ঔষধ দিয়ে ধৰক কাষেৰে যাই খাব পাৰে যেনেকে মোৰ গৰু এটা আছিলে গৰুটো মানে বিয়াৰত ইউৰিয়া সাৰ দিলে দি কিনে এটা মানে বেছি হ'ল হৈ পেলাই তো কোণাত থৈ দিছিলে মানে আলি এটাত থৈ দিলে ইউৰিয়া সাৰখিনি মানে কি আৰু নালাগে দামো কম সেইটো তাত পেলাই থৈ দিলে কিন্তু মোৰ গাই এটা যাই কিনে সেইটো যেতিয়া জাগিবৰ হৈছিলে গাভিনী হৈ আছিলে যাই সেই ইউৰিয়া সাৰখিনি খাই দিলে মই গ'মেই নাপালো এইফালে বাকী গৰুকেইটাক দৰক দি থাকোঁতে সেইটো গাই খাই দিলে খাই দিলে তাৰ পিছত অলপ দেৰি আছে ঠিকেই আছে আৰু যেতিয়া মই দুপৰীয়া ভাত চাত খাই পেলাই সিহঁতক পানী খুৱাবলৈ যাওঁ গৰুটো পুৰা শুই আছে শুই থাকোতে মই বোলো কি হ'ল শুই আছে শুই থাকোঁতে যেতিয়া যাওঁ ভৰি হাত মাৰিব ধৰিলে মুখেৰে ফেন ওলাই গ'ল পেছাব কৰা জেগাৰে তেজ ওলাই গ'ল যাই আৰু লগে লগে গাইটো মৰিয়ে গ'ল তাৰ পিছত মোৰ বেয়া লাগিছে তাৰ পিছত আৰু অকলে নি সিদিনা সেনেকৈ থাকিল তাত মোৰ কালি পিছদিনাখনে তাৰপৰা কিবা কৰি মানুহ মাতি মানুহ মাতি পেলাই তাৰপৰা বেলেগত ভালদৰে গাঁত খানি পুতি থম সেনেকৈ ভাবিলোঁ ৰাতি আহি শিয়ালে মানে পেটটো ফালি কিনে পোৱালিটো ওলাই আনিলে পোৱালিটো জগিব হৈছিলে মানে পোৱালিটো হ'লেই হয় আৰু তাত দহ দিনমান পিছত ডাঙৰ হৈছে হয়তো মই যদি ফালি দিলোঁ হয় তেতিয়া চাগে বাচি বাচি থাকিলে কিন্তু সেইটো কৰিবৰ কাৰণে ভালো নালাগিল ভয়ও লাগিল সেইটো কাৰণে সেইটো কৰিব নোৱাৰিলো তাৰপিছত সেনেকুৱা কৰি কিছুমান বস্তু মানে খুৱাব নালাগে আৰু যদি কিছুমান আমাৰ এনেকুৱা আছে গৰুবিলাকে খুজাই খুজাই ক'ৰবাত গছে গছে খুজাই কাণ চানবিলাক মানে ছাল খেদাই দিয়ে সেই সিয়াত মাখি পৰি পৰি পোক দিয়ে পোক দিয়াৰ পিছত তাৰ বেলেগ মানে ইনফেকশ্যন হৈ যায় সেই বস্তু যদি কেতিয়াবা সেনেকৈ এৰি যোৱা যদি দেখা পোৱা হয় তাত হালধি হালধী দি কেঁচা হালধী বা এই আমাৰ যিটো আমাৰ পেকেট হালধী আছে সেই হালধি চিতাই দিব লাগে ন তেতিয়া মানে সেই বস্তুটো হেৰি নহয় আৰু কেতিয়াবা গোৱালা সাপ চাপ আহে আহি আমাৰ গোহালিতে সোমাই সোমাই কিনে গাখীৰকো গাখীৰবিলাক নিজে নিজে খাই সাপটো গাখীৰবিলাক তাৰ পৰা গাইটোৰ পৰা খাই পেলাই গাখীৰৰে সিহঁতে যেতিয়া গাখীৰ খাই সেই দাঁতেৰে ফুটাই সেইবিলাকতো ঘা লগাই দিয়ে তাৰপিছত যদি সেই চাহ পোৱালি যদি তাৰ পৰা গাখীৰ গাই খোৱা হ'লে সেই ঘাটো আকৌ নতুন মোৱা হয় সেই ঘা লাগি যায় ঘা লাগি যায় তাত আমি সেই তাত গোবৰ সানি দিওঁ আৰু মই ছাগলীৰ আৰু এটা বস্তু আছে যদি কিবা কাৰণত পোৱালিটো মৰি যায় তাৰ পোৱালিটো মৰি গ'লে সেই ছাগলীটোৰ গাখীৰবিলাক সদায় পেলাই দি থাকিব লাগে বা খাব লাগে বা পেলাই দিব লাগে নহ'লে যদি তাত যদি গাখীৰটো বন্ধ হৈ যায় সেই গাখীৰটো তাত পকী কিনে মানে ছাগলীটো মৰাৰ বহুত চাঞ্চ থাকে তাৰ সেই যি যিখন আমি তাৰ মানে গাখীৰ থকা সেই জাগাত মানে বাট বুলি কয় সেইটো সেই সেইখিনি পকি পকি কিনে সেইবিলাক মানে ফাটি যায় ফাটি যায় বেমাৰ ভাল মানে আমাৰ ক'বলৈ গ'লে কেঞ্চাৰৰ নিচিনা হৈ যায় আৰু তেতিয়া তেতিয়া আৰু ছাগলীজনী বাছি নাথাকে